মেঘালয়ৰ পাহাৰীয়া ঠাইলৈ যোৱা স্মৃতি মোৰ এতিয়াও মানসপতত জ্বলি উঠিছে মানে কি ক'ম আৰু জুন জুলাই মাহত গৈছিলোঁ ইয়াত আমাৰ উৎকট গৰম ভাবিছিলোঁ ইমান গৰমত অকমান ঠাণ্ডা ঠাইলৈ যাওঁ ল'ৰাৰো স্কুল বন্ধ দিছিলে গতিকে মানুহজন মই আৰু ল'ৰাটো গৈছিলোঁ তাত গৈ এনেকুৱা হ'ল মানে গৰমত ইয়াৰপৰা গৰমত গ'লো তাত গৈ পিনি মানে আপোনাৰ ছোৱেটাৰ হেৰি কিনিবলগীয়া হ'ল শ্বল কিনিবলগীয়া হ'ল ইমানে ঠাণ্ডা মেঘালয় ৰাস্তা যিহে আৰু ওখ চাপৰ একাো বেকা তললৈ যোৱা তললৈ চাবই নোৱাৰি গাড়ীৰ ভিতৰৰপৰা দ খাৱৈ গতিকে পাহাৰীয়া ঠাই মনবোৰ বহুত চঞ্চল হয় আৰু বহুত ভাল লাগে শ্বিলং ফুৰিবলৈ গ'লে ময়ো গৈ ভাল পালোঁ আৰু সকলোকে এবাৰ যাবলৈ ক'ম